হেল্ল' নমস্কাৰ চুইগী হয়নে অঁ মই কালি অৰ্ডাৰ কৰিছিলোঁ পিজ্জা এটা অঁ তাত মই ফিফটি পাৰ্চেণ্ট ৰেহাই পাইছিলোঁ এতিয়া মই অৰ্ডাৰ এটা অৰ্ডাৰ এটা কৰিছিলোঁ অঁ সেইটোৰ লগত সেই ৰেহাইটো ৰেহাইটো ৰিডিম কৰি দিব পাৰিবা নেকি বাৰু অঁ মই পৰা নাই চেষ্টা কৰি আছোঁ অঁ অঁ অঁ সেই ৰেহাই নম্বৰটো কোপনৰ নম্বৰটো হৈছে ওৱান টু থ্ৰী ফ'ৰ ফাইভ অঁ ঠিক আছে তেতিয়াহ'লে সেইকণ সহায় কৰি দিবা বুলি আশা থাকিল অঁ অঁ হ'ব ৰাখিছোঁ